অঁ এইটো মাইকেলৰ ঘৰত লাগিছে হয় মোৰ আপোনাৰ ঘৰ আচলত তিনিচুকীয়াত দেই মই আপোনাৰ থাকোঁ বাহিৰত ইয়াত এতিয়া ফেমিলিৰ লগত আপোনাৰ আহিছোঁ তিনিচুকীয়ালৈ তাকে ইয়াত ফুৰিবলৈ কি কি জেগা আছে অঁ এতিয়া আপোনাৰ গোটেইখিনি ফুৰোঁতে আপোনাৰ সময় কিমানমান লাগিব দুই তিনিদিনমান হয়

আৰু আপোনাৰ ফিজটো কিমান হ'ব পাৰ ডে' হয়

ঠিক ঠিক আছে আপুনি নেক্সট মনডে' মাৰ্ক কৰি থৈ দিয়ক নেক্সট মনডে' নেক্সট মনডে' নেক্সট মনডে' কৈছোঁ

অঁ কৰি দিয়ক ঠিক আছে ঠিক আছে